গৰমৰ দিনত বিভিন্ন ধৰণৰ বেমাৰ হয় তাৰ ভিতৰত আমাৰ অঞ্চলত জ্বৰ আমাৰ অঞ্চলত হয় জ্বৰ কাহ পানীলগা ডায়েৰীয়া বমি জণ্ডিচ সেইবিলাক কাহ হ'লে ঘৰুৱা পদ্ধতি ব্যৱহাৰ কৰিব লাগে তুলসীপাত মৌজোল আদাৰস মিহলাই খোৱাই দিব লাগে আৰু ডায়েৰীয়া হ'লে মানে এই মধুৰি কোঁহ ডালিমৰ কোঁহ খোৱাব লাগে বমি হ'লে মানে নিমখ আৰু নিমখ চেনি সম পৰিমাণে কুহুঁমিয়া পানীত মিহলাই খোৱাব লাগে আৰু জণ্ডিচ হ'লে মানে কুঁহিয়াৰ ৰস কুঁহিয়াৰ ৰস খোৱাব লাগে আৰু দুপৰটেঙাৰ পাত পিচি খোৱাব লাগে গৰমৰ দিনত সদায় পানী উতলাই চেঁচা কৰিহে খাব লাগে কাৰণ পানীৰপৰাই এইবিলাক ৰোগৰ সৃষ্টি হয় সৰু ল'ৰা ছোৱালীক সদায় সাৱধানে ৰাখিব লাগে জ্বৰ হ'লে কপালত কটনৰ তিতা কাপোৰ দি এই জ্বৰটো কমাবলৈ চেষ্টা কৰিব লাগে নহ'লে ঘৰত থকা চালকুঁৱৰী যিটো এল'ভেৰা বুলি কয় সেই এল'ভেৰাৰ পাত কাটি কপালত দিব লাগে তিতা কাপোৰে গোটেই গাটো মোহাৰি দিব লাগে গৰমৰ দিনত সদায় আঁঠুৱা তৰি শুব লাগে কাৰণ মহৰপৰাও বিভিন্ন ৰোগ হয় গৰমৰ দিনতে মানুহৰ মেলেৰিয়া ৰোগো হয় মেলেৰিয়া ৰোগ মহৰপৰাই হয় আৰু সেই ৰোগ হ'লে মানুহৰ খুব কঁপনি জ্বৰ উঠে সেইটো কাৰণে সদায় মানুহে গৰমৰ দিনত আঁঠুৱা তৰি শুব লাগে খুব সাৱধানে থাকিব লাগে খোৱা বোৱাবিলাক সাৱধানে কৰিব লাগে সময়মতে খাব লাগে আৰু গৰমৰ দিনত পানী পানী সদায় সৰহকৈ খাব লাগে পানীয়ে মানুহৰ শৰীৰটো বহুত ভাল কৰি ৰাখে পানীৰ পানীৰ শৰীৰত পানীৰ পৰিমাণ কমি গ'লে বেমাৰেও বেমাৰবিলাকে অলপ সুবিধা পায় পানীৰ জোখত পানী খাই থাকিলে যিকোনো বেমাৰৰপৰা পৰিত্ৰাণ পাব পাৰি জণ্ডিচ হ'লে কুঁহিয়াৰ ৰসৰ লগতে দুপৰটেঙাৰ খোৱাৰ উপৰিও যথেষ্ট পৰিমাণে পানী খাব লাগে পানী খোৱাৰ ফলত জণ্ডিচৰ পৰা অলপ অলপ উপশম পাব পাৰে বিশেষকৈ সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বেছি সাৱধান হ'ব লাগে কাৰণ গৰমৰ দিনত প্ৰায় সৰু ল'ৰা ছোৱালীবোৰ খেলা ধূলা কৰি ঘূৰি ফুৰে গৰমৰ গৰমটো সোমাই যোৱাৰ ফলত প্ৰায় ল'ৰা ছোৱালীৰে জ্বৰ হয় পানীলগা কাহ হয় পানীলগা হ'লে গৰম তেলত নহৰু দি সেই নহৰু তেলেৰে তেল নাকত দিব লাগে পিঠিত সানিব লাগে ভৰিৰ তলুৱাত আঁঠুত সানি ভৰি হাত মালিচ কৰি দিব লাগে তাৰফলত পানীলগাটো অলপ হ'লেও মানে ভাল হয় এইবিলাক ঘৰুৱা পদ্ধতিৰে সেই বেমাৰবিলাক ঠিক কৰিব পাৰি সদায় মানুহ অলপ সাৱধান হৈ থাকিলে খোৱা লোৱাত গুৰুত্ব দিলে দিলে গৰমৰ দিনত যিবিলাক বেমাৰে দেখা দিয়ে সেই বেমাৰবিলাকৰপৰা হাত সাৰি থাকিব পাৰি